জন্তুবিলাক চৰিবলৈ ইয়াত সেউজীয়া বাগিছা উপলব্ধ ধান কটাৰ পাছত সকলো মাটিবিলাক ঘাঁহেৰে পৰিপূৰ্ণ হয় কাৰণ ধানৰ নৰা আৰু সেউজীয়া বন ইয়াত জীৱ জন্তুবিলাক ধুনীয়াকৈ গৰু ছাগলীবিলাক চৰিবলৈ পাৰে বেয়া জলবায়ু হোৱাৰ কাৰণে গৰুবিলাক সময়ত খুৰা ফটা বসন্ত ৰোগ আদিয়ে দেখা দিয়ে ছাগলীবিলাকৰো মুখত ঘাঁ লাগে গাত বসন্ত ৰোগৰ দেখিব বসন্ত ৰোগ হোৱা দেখিবলৈ পোৱা যায় সময় হোৱাৰ লগে লগে ফাগুণ চ'ত মাহ যেতিয়াই আহে ফাগুণ চ'ত মাহ কথা নাই আজিকালি বছৰৰ প্ৰায় মাহতেই জলবায়ু প্ৰদূষণ হোৱাৰ কাৰণেই কুকুৰাবিলাকৰ বেমাৰ হয় ঢপ ঢপ কৰে আৰু পৰি মৰি থাকে প্লাষ্টিকৰ যদিহে পথাৰত প্লাষ্টিক পৰি থকা হয় গৰুৱে সেইবিলাক খাই দিয়াৰ পাছত তেওঁলোকৰ বিভিন্ন ধৰণৰ গৰু ছাগলীবিলাকৰ বেমাৰ আদি হোৱা দেখিবলৈ পোৱা যায় প্লাষ্টিক পুৰিলেও তাৰ গোন্ধই হয়তো বায়ু প্ৰদূষণ কৰে আৰু সেইকাৰণেই কি হয় গোটেই অঞ্চলটোত থকা জীৱ জন্তুবিলাকৰ কিছুমান নোহোৱা বেমাৰ কিছুমান বেমাৰ আজাৰ বেছিকৈ ঘনাই হোৱা দেখা যায় গৰুবিলাকৰ কি হয় সময় যেতিয়া ব'হাগ জেঠ মাহ আহে গৰুবিলাকৰ খুৰা ফাটে বসন্ত ৰোগ হয় মুখৰ পৰা লেলাৱতি ওলাই পেট ফুলা আদি বেমাৰ জলবায়ুৰ কাৰণে হোৱা দেখিবলৈ পোৱা যায় পানীৰ অভাৱ হ'লে পানীৰ অভাৱৰ কাৰণে কি হয় গৰু ছাগলীবিলাকে পথাৰত যেতিয়া দূৰণি পথাৰত চৰি থাকে তেওঁলোকে সময়মতে পানী খাবলৈ নাপায় নোপোৱাৰ ফলত কি হয় গৰুবিলাক যথেষ্ট ক্ষীণ দেখিবলৈ পোৱা যায় ছাগলীবিলাকো পৰিৱৰ্তন হোৱা দেখা যায় সেই জেগাবিলাকত জন্তু বিলাকৰ বেয়া প্ৰভাৱ পৰে